হেল্ল' অঁ আছোঁ দে ভালেই কি এ আজি ফোন কইচ্ছা দেখোন এ হাইঠা মাটিত পৰিল নেকি এ নপৰে দে মনত কচোন ক কি খবৰ অঁ বাকী ঘৰৰ দিশে ভালনা সবৰে বৰমাৰ ভাল না বৰমা আৰু বৰদেউতাৰ ভাল না আৰু আইতাটোৰ অ আইতাকো নিবি তিনিদিনমানতো গ'লেই

অঁ ওৱ মই জনাই নাই ৰ ইতাক লেগি আমাৰো ঘৰত চলি আছে ক'তাই জনাই নাই ৰ' যাব পাৰি একেলগে এ গাড়ী এখন ভাড়া কৰ নহ'লি একেলগে যাম দে গোটেইকেইটাই আমাৰ ঘৰখন তহঁতৰ ঘৰখান ওলাং একেলগে অঁ বহুত বইছি বোলে মইয়ো শুন্ছো ৰ' এই আমাৰ কাষৰ হেন্থে শৰ্মানীহঁতে গেছিল কালি একবাৰ ৰাস আৰম্ভ নহওঁতেই চাই আইছি দেখোন তানথে আৰু অঁ অঁ দিনতো ৰাস চাই দেখোন আজিকালি বেলেগ আৰু গম পাইছা নে নাই মাথা মাৰছি তাকেতো অঁ দিনতে চাই আহিছে কিবাকিবি বস্তু ৰ আপী দুটাক লেগি চেণ্ডেলো কিন্ছি তাৰপিছত কিবাকিবি কিন্ছি ৰ দেখাব আহিছিল কালি মানে মই যাওঁতে লগ পালোঁ ৰাস্তাত কৈ আছিল শুনি আহিছোঁ দে কথাখিনি দে তে আমি সেয়া কৰিম দে সেয়া কি কয় আমি যাম দে তেনা কি গাড়ীখন তই ঠিক কৰিবি দে তক মই ইটো দ্বায়িত্ব দিলোঁ আৰু আমাৰো তে গোটেইকেইটা যিমানখিনি মানুহ আছে এংকে গোটেইখিনি মিলি কিনে আমি যাম দে তেনা কি এ দে ভালে লাগবো দে দে হ'ব দে তেন এ মোৰ অলপ কাম আছে ৰ' কৰি আছোঁ কিবা এটা কাম দে হ'ব দে